ক্ষুদ্ৰ ব্যৱসায়ৰ বিকাশত প্ৰযুক্তিয়ে বিভিন্ন ধৰণে সহায় কৰিছে এতিয়া ডিজিটেল মাধ্যম বা অনলাইনৰ যুগ ফেচবুকৰ এটা একাউণ্ট খুলি যিটো ব্যৱসায় ব্যৱসায়ৰ ওপৰত অকা একাউণ্ট এটা খুলি ডিজিটেল মাৰ্কেটিঙৰ পৰা প্ৰচাৰ কৰি আপোনাৰ যিটো বস্তু মানে আইটেম বা যিটো বস্তু আপুনি চেল কৰে এই চেলটোৰ প্ৰমোচন কৰি বিভিন্ন অসমৰ বুলি নহয় ভাৰতৰ বুলি নহয় নেচনেলি বা ইনটাৰনেচনেলি বিভি বেলেগ দেশলৈকেও পঠাব পাৰি এনেকুৱা ক্ষেত্ৰত অনলাইনে বিভিন্ন ধৰণৰ সহায় কৰিছে অনলাইন চেল কৰিব পাৰি ঘৰত বহি এটা মবাইলেৰে আপোনাৰ যিটো প্ৰডাক্ট প্ৰডাক্টটো চেল কৰিব পাৰি আৰু বিভিন্ন ধৰণৰ মানুহ অনলাইন পে'মেণ্টো ল'ব পাৰি এইটো কোৰিয়াৰে পঠাই দিব পাৰি এনেকৈ ক্ষুদ্ৰ ব্যৱসায়ৰ ক্ষেত্ৰত অনলাইন বা ডিজিটেল মাৰ্কেটিং বা এনেকুৱা সুবিধবোৰৰ মানে ডিজিটেল প্ৰযুক্তিয়ে এইবোৰ সুবিধাৰ কাৰণে বহুতখিনি সহায় কৰিছে এতিয়ালৈকে